ব'ল বনভোজ খাবলৈ যাওঁ এই বিশ্বনাথ ঘাটত দেওবাৰ মানে কৰি দিওঁ বন্ধ থাকিব

তাকে বৰলা শিলত নুঠোঁ দেই নহ'লে বৰলা হৈ থাকিব লাগিব জীৱনভৰ অঁ অঁ আছা এই হেৰি ৰাজীৱ ডেকা মনজিত চবকে লৈ লওঁ আৰু পাঁচ নে দহটামান হ'লে ভাল আৰু বাজেটটো মিলি যাব তেতিয়া সেইটোৱে হেৰি কৰোঁ লো এই হেৰি লৈ যাওঁ লোকেল মুৰ্গী খাহী খাহী লৈ লওঁ গাহৰি ল'ব লাগিবতো পুৰি খাব লাগিব গাহৰি নহ'বা অঁ ঠিক আছে মই বনাম বাৰু এতিয়া তাকে বোলো কোন কোন যায় সুধি লওঁ এইটো মানুহ যেইটা যায় সেইটোৰ ওপৰতহে মানে বনিব বাজেটটো অঁ অঁ তাকেই বেলেগ বেলেগলৈ যাম বুলি ভাবিছিলোঁ তাৰপিছত বোলো বেলেগলৈ যোৱাত থাকি ওচৰতে বিশ্বনাথ ঘাট আছে তালৈকে যাওঁ বোলো আজিকালি দূৰলৈ যাবলৈ আকৌ দিগদাৰতো হ'ব দে ওলাবি মই ফোন কৰিম অঁ অঁ চবকে ফোন কৰি দিম অঁ অঁ ঠিক আছে